হেল্ল' আইজনী হোটেল হয়নে আপোনালোকৰ হোটেলত হোটেলত গাহৰি মাংস পোৱা যায়নে পায় যদি দুপ্লেট জ্বলা কম থকাকৈ দিয়ক আৰু পেকিং কৰি দি পঠিয়াওক অতি সোনকালে